অঁ হেৰি পৰি বাইদেউ এই ইয়াত লোকেল কি পায় লোকেল মদ বাৰু হয়নি আপুনি বনায়নি অঁ বিক্ৰী কৰে অঁ অঁ মোৰ লাগিছিলে মানে কেইবটলমান অঁ ৰেট কেনেকৈ বাৰু বটলৰ

এশ টকা বটল নহ্ আৰু চুলাইটো এগিলাছ বিছ টকা অঁ অঁ এই মোক বাৰু বৰ্তমান সেই সাজটোৱে লাগে বাৰু চুলাই নালাগে অঁ কেইবটলমান পোৱা যাব আপোনালোকৰ ঘৰত অঁ আৰু আপোনাৰ পানী দিয়া দছ বটল বাৰ বটলমান অঁ অঁ তাকেই সেই মোৰ দৰকাৰ হৈছে মই বোলো ফোন এটা কৰি চাওচোন চুলাইটো পোৱা নহ'ব নহ্ চোলাইটো নাই আপোনালোকৰ ঘৰত এতিয়া অঁ অঁ হ'ব সাজটো পালেও হ'ব বাৰু মোৰ সাজ দছ বটল আৰু ৰহি বটল তিনিটা দি দিব আপোনাৰ আপুনি এতিয়া সাজটো তিয়াই দিব আৰু মই যাম আঠটামান বজাত অঁ দছ বটলত তিনিশ টকা আৰু আপোনাৰ তিনিটা বটলত তিনিশ ছশ টকা হ'লে হ'ব নহ্ অঁ অঁ ঠিক আছে মই বোলো সেই তাকে সেই ফোনটো কৰি সুধি চাও বোলো পামনে নাপাম আলহী আহিব যে অঁ অঁ তাই সুধি চাও বোলো পাওনে ক'লে আনিম আৰু ঠিক আছে হ'ব তেতিয়াহ'লে মই যাম আঠটামান বজাত আনিবলৈ দেই ঠিক আছে হ'ব